হেল্ল' অঁ অঁ হয় মই চাউল চেলিং কৰোঁ ৰঞ্জিত আছে জহা আছে বৰা আছে তাৰপৰা বাছমতি চাউল আছে আপোনাক কোনটো লাগে বাৰু ৰঞ্জিত আছে আছে চাৰি কুইন্টেল লাগে নহ্ ঠিকে আছে পাই যাব আপোনাৰ ঘৰ ক'ত বাৰু আপোনাৰ ঘৰ অঁ আপোনাক চাৰি কুইণ্টেল লাগে নহ্ ঠিক আছে পাই যাব কি কৈছে হৈ যাব দুই তিনিদিন ভিতৰত হৈ যাব পাৰ কেজি আপোনাৰ চল্লিছ টকা পৰিব অঁ ঠিকে আছে অঁ ঠিক আছে হ'ব মই দেখিছোঁ অঁ আপোনাৰ থানাৰ ওচৰত নেকি অঁ ঠিকে আছে মই থৈ যাম বাৰু ঠিক আছে হেৰি কাইলৈ যদি নোৱাৰো তেতিয়া পৰহিলৈ থৈ যাম এডভান্স মই আপোনাক ফোন মাৰি দিম সেই যোনদিনা থ'ব যাম এতিয়া নালাগে অঁ ঠিকে আছে মই ফোন মাৰি দিম আপোনাক অঁ ঠিকে আছে ঠিকে আছে হ'ব চাই কিনে লৈ ল'ব অঁ ঠিকে আছে